হেল্ল' অঁ এই নলবাৰীৰ মনোজ হোটেল হয়নে অঁ মই সোণকুৰহাৰ পৰা কৈছোঁ মোক এই দুটা ৰোল লাগিছিল যদি খোলাই আছে অঁ এই গধূলিবেলা লাগিছিল চাৰে পাঁচটামান বজাত অঁ দি যাব অঁ অঁ মই আছোঁ মই ঘৰত দি যাব তেতিয়াহ'লে